হয় নেকি কওকচোন মই ঘৰতেই আছোঁ আজি অলপ আলহিও আহিছে ঘৰত ব্যস্ত হৈ আছোঁ কি প্ৰগ্রেম হে কওক কি প্ৰগ্রেম

ক'ৰ পৰা আহিব দল অ' হ'ব দিয়ক তে আলহীখিনিও যোৱাৰ পিছত যাব পাৰিম মই দিয়ক শুনিছোঁ চিৰাজৰ নাম জানো মই সৰুতে চিৰাজ না নাটক অভিনয় কৰিছিলোঁ সীতা চৰিত্ৰটোত হয় সীতা চৰিত্ৰত অভিনয় কৰিছিলো হ'ব দিয়ক মই অলপ গধূলিকৈ ফ্ৰী হ'ব পাৰিম হ'ব দিয়ক ফোন কৰিব ফোন কৰিব যেতিয়া আপুনি ওলায় অ'কে হ'ব দিয়ক অ' অ'কে অ'কে ফোন কৰিব